হেল্ল' হয় এইটো মনিষা টেইলাৰ নহয় জানোঁ এ মই চুমীয়ে কৈছিলোঁ এই আপোনালোকৰ ঘৰৰ ওচৰৰে যে এইযে তিনি নম্বৰ ঘৰটো যে এ হেৰি কথা এটা কাৰণে ফোন কৰিছিলোঁ এ মই কাপোৰ এটা চিলাব লাগিছিলে আপোনালোকৰ হেৰি চেৰিবিলাক কেনেকুৱা সেইবিলাক জানিব চাব বিচাৰিছিলোঁ আৰু মানে মই ভাবিছিলোঁ হেৰি আপুনি আপুনি পাৰিবনে আপোনাৰ হেৰি আছেনে সময় হ'ব নে মই ভাবিছিলোঁ হেৰি মোৰ দাদাৰ বিয়া সেইকাৰণে মই ভাবিছিলোঁ লেহেংগা এটাকে চিলাওঁ বুলি লেহেংগা আৰু হ'লেই হ'ব মানে সেই দুটাই আৰু মোক আপুনি সোনকালে যিমান পাৰে সোনকালে দিলে ভাল মই হেৰি পিছে আৰু এটা কথা মোৰ মানে ঘৰত এই অলপ অসুবিধা সেই কাৰণে মই মানে গৈ যাব পৰা নাই এনেকৈ দিলে হ'বনে এনেকৈ জোখবিলাক দিলে হ'বনে অঁ হয় নেকি অঁ মই এতিয়ালৈকে হেৰি সেনেকে হেৰি কৰা নাই ভাবিছোঁহে ডিজাইন এটা মূৰতে আছে আৰু মই বোলো আপোনাক দেখাওঁ আপুনি কিনো কয় বা পাৰি নে নোৱাৰি ভাবিছোঁ পাটৰে ভাল হ'ব হয়নে আপুনি কি কয় হয়নেকি কিমান মান পৰিব পাৰে আৰু মিটাৰ কিমান মিটাৰ কাপোৰ লাগিব পাৰে অঁ হয় নেকি এনেই আপুনি এটা মোক ৰেইনজ এটা ক'ব পাৰিব নেকি কিমানমান হ'ব পাৰে নে সেইটো কাপোৰটো চালেহে গম পোৱা যাব অঁ হয়নেকি অঁ বাৰু ঠিক আছে মই কথা পাতিম বাৰু আপোনাৰ লগত মই পৰহি আহিবলৈ চেষ্টা কৰিম বাৰু দেই অঁ অঁ অঁ অঁ অঁ অঁ আপোনাকে দিছোঁ আৰু ওচৰতে বুলি আপুনি আৰু আপোনাকে কৈছোঁ আপুনি সোনকালে সোনকালে দিব আৰু যেনে তেনে কৰি হ'লেও দেই অঁ ঠিক আছে